বৰ্তমান যুগত যুৱক যুৱতীসকল অলপ সক্ৰিয়ভাৱে ৰাজনীতিত জড়িত হ'ব লাগে মানে মই ভাবোঁ কিয় বৰ্তমান যিটো পৰিস্থিতি হৈছে যুৱক যুৱতীসকল যদি ৰাজনীতিত সক্ৰিয়ভাৱে নালাগে দেশৰ যিখিনি উন্নতি হ'বলগীয়া হৈ আছে সেই উন্নতিখিনি খুব সক্ৰিয়ভাৱে নহ'বও পাৰে আমি মই নিজৰ মোৰ নিজৰো মানে মোৰ নিজৰ মানে জ্ঞানৰ পৰা মই ভাবোঁ কাৰণ কেলেই এতিয়া যিটো আপোনাৰ বস্তুৰ দাম হৈছে দৈনন্দিন চলিবলৈ এটা সৰু সাধাৰণ পৰিয়ালৰ বহুত কষ্টকৰ হৈছে প্ৰতিটো বস্তুৰে দাম বাঢ়িছে প্ৰতিটো হেৰিয়ে হৈছে এইটো বস্তু একচ্যুৱেলি চৰকাৰ নিয়ন্ত্ৰণত থাকিব লাগে এতিয়া চৰকাৰেও বৰ্তমান কেনেকৈ ধৰণে তেওঁলোকে চলাইছে নাজানো এতিয়া খালী যদি যুৱক যুৱতীসকল অলপ সক্ৰিয় হয় ৰাজনীতিৰ লগত জড়িত হয় ভাল এখন চৰকাৰ আহে তেতিয়াই বস্তুপাতি যিবোৰ দাম হৈছে দৈনন্দিন চলিবলৈ বা আপুনি ধৰক পেট্ৰল ডিজেলৰ দামকে ধৰক দৈনন্দিন ঘৰত যিখিনি বস্তু লাগে সেইখিনি দিনক দিনে বাঢ়ি বাঢ়ি গৈ আছে এই বস্তুবোৰ একচুৱেলি চৰকাৰে এখন স সবল মানে সঠিক চৰকাৰ হ'লেহে পৰা যাব যদি তেওঁলোকে নিজে ৰাইজৰ কথা ভাবে ৰাইজৰ কথা যোনে ভাবিব যেতিয়া যুৱক যুৱতীসকল বৰ্তমান তেওঁলোকে এই যিটো আমাৰ ধৰি লওক জিলা ৰাজ্য গোটেই ধৰি লওক আপোনাৰ দেশত যিটো চলি আছে যুৱক যুৱতীসকল আগবাঢ়িলেই এই কথা এই বস্তুবোৰ ভাবোঁ নিয়ন্ত্ৰণলৈ আহিব আৰু চবেই সেই বস্তুখিনিৰ লগত জড়িত হৈ থাকিলে এখন সঠিক সবল চৰকাৰ আহিলেহে এইখিনি অলপ আপোনাৰ সঠিকভাৱে কণট্ৰলত আহিব